হেল্ল' হেল্ল' কোনে ক'লে নমস্কাৰ নমস্কাৰ কোনে ক'লে বাৰু হয় হয় কওকচোন

হয় আৰু আপোনাৰ পঞ্চায়তটো কি ক'লে হেল্ল' আপো আপোনালোকৰ পঞ্চায়তটো কি ক'লে পঞ্চায়তটো আপোনাৰ পঞ্চায়তটো কি পঞ্চায়ত পৰে আচ্ছা আচ্ছা ঠিক আছে ঠিক আছে ঠিক আছে আমাৰ আপোনাৰ মানুহ আপোনাৰ বৰ্তমান মানুহ কেইঘৰ আছে তাত বাৰু তিনিশ ঘৰ ন ঠিক আছে পানীটো প্ৰায় চব চব অঞ্চলতে পানীটো হৈ আছে আমি আপোনাৰ খুব বেছি এদিনমান কাইলৈ দিনটোতো গ'লেই কাইলৈ আপোনাৰ আমি আমাৰ টীম যাবই ইয়াৰপৰা আপোনাৰ মানুহ তিনিশ ঘৰ বুলি ক'লে ন বাকী মেডিকেল কিবা পাই আছেনে আপোনালোকে ঠিক আছে ঠিক আছে হ'ব ঠিক আছে আমি অহা কালিলৈ আমাৰ টীম যাব আপোনাৰ গোটেইখিনি যিখিনি আপোনালোকৰ অসুবিধা পায় আছে এই অসুবিধাবিলাক দেই ঠিক আছে ঠিক আছে আপোনাৰ কিবা আপুনি আপোনালোকৰ যদি ৰাজহুৱা কিবা প্লেছ আছে তাত আপোনাৰ মানুহখিনিক তেখেতলোকক কাইলৈ দহটামান বজাত তেওঁলোকক তাত উপস্থিত থাকিব ক'ব হাঁ ঠিক আছে ঠিক আছে হ'ব দিয়ক হ'ব হ'ব